অঁ এই ভালে আৰু আপোনাৰ ভাল তাকে এতিয়া এতিয়া বাৰু ডিচেম্বৰ মাহত এতিয়া আপোনাৰ মেদামমেফি পাতিব এতিয়া উৎসৱবিলাকটো হৈ থাকিব এ পাতিব এতিয়া আহে আপোনালোকে এটা প্লেনটো বনাইনে আহিব পাৰিব আও বহুদিন অহাও নাই নহয় অঁ অঁ অ হয় হয় তাকে কেতিয়াহে হয় এতিয়া আমাৰ এইটো এতিয়া চুকাফা দিৱস হৈ গৈছেহে কেইদিনমান আগতে হাবুঙত পাতিছিলে হা তাৰপিছত এতিয়া মেদামমেফি আছে এতিয়া তাপা আকৌ এইফালে মালিনী থানৰ মালিনী মেলা হৈ আছে মালিনী মেলাত যাব পাৰিব ইয়াতটোত বহুত ডাঙৰকে পাতে মালিনী মেলা সাতদিনমানৰ কাৰণে পাৰে একেবাৰে ডাঙৰকে মালিনী মেলাটো আপোনালোকে চাব পাৰিব ইয়াত তাৰপিছত আৰু বিহু আহি আছেই গোটেই বহাগ মাহটো বা জেঠ মাহটোৰ আৰু দুমাহ বিহুৱে হ'ব এয়া প্ৰতিখন জেগাই জেগাই এতিয়া বিহু মেলা চাব পাৰিব আকৌ তাৰ আগতে আলিআইলিগাং আহি আছে এতিয়া আলিআই লিগাং আপোনাৰ এতিয়া আমাৰ ট্ৰাইবেল এয়া নহয় জানোঁ গোটেই ট্ৰাইবেল মানুহেই বেছি ইয়াত এতিয়া লৃগাং খাব পাৰিব আৰু

তাকে এতিয়া হেৰিও আপোনালোকৰ বড়োসকলৰ বিহু এতিয়া পাতিব চাগে এতিয়া বিচুটো চবৰে মানে বিহুবিলাক ইয়াত বা হেৰিবিলাক ইয়াত পাতে মেইনলি বেছিকে ট্ৰাইবেল এৰিয়া নহয় জানো গোটেই চব জনগোষ্ঠীবিলাকৰ ইয়াত হ'বই যেতিয়া আহিলেও মুঠতে আপোনালোকে ইয়াত বাৰ মাহে আপোনাৰ বিহু বুলিয়ে ক'ব লাগিব আৰু বাৰ মাহেই মানে উৎসৱ হৈয়ে থাকিব আৰু আপোনালোকে আহিব লাগে আও ইয়াত হেৰি হ'ব লাগে অ তাকে অকল মানে মানুহবিলাকক দেখি থকা হৈছে ফেচবুকত ইভাগে দেখা নাই আপোনালোকক মেদামমেফিত আহিব নহ'লে মেদামমেফিত আপোনাৰ এতিয়া হাবুঙত ডাঙৰকে পাতিব নিয়ম নীতিও আছে নিয়ম নীতিবিলাক কৰিব পাৰিব আমাৰ নিয়ম নীতিবিলাকো চাই যাব পাৰিব কৰিবও পাৰিব আৰু মেইনকে গাহৰি মাংস আছে চিন্তাতো কৰক নহ'লে মানে আলিআইলিগাঙত পাৰিব এতিয়াতো মোৰো মিচি মিচিং চিনাকি লগৰ ল'ৰা ছোৱালীবিলাক আছে তেতিয়া সেইটো আলি আলিআইলিগাঙত যাৱেই প্ৰত্যেক বছৰে ফাগুনৰ প্ৰথম বুধবাৰৰ পৰা আৰম্ভ হয় আলি আলিআইলিগাং এতিয়া প্ৰথম বুধবাৰৰ দিনাখন নযাওঁ আমি তাৰপিছত যাওঁ তাৰপিছৰ পৰা গৈ পিনি আমি লিগাংটো খাবলে যাওঁ লগত গাহৰি মাংস দিয়ে মানে আহোম আৰু মানে মিচিংসকলৰ একে প্ৰায়বিলাক নিয়ম নীতি বিলাক লিগাং ফাগুনত আছে আমাৰ এতিয়া মানে আকৌ জানুৱাৰীত দুইটা লগতে আছেই ওচৰা ওচৰিকে তাৰপিছত আকৌ একমাহ দুমাহ পাছত আকৌ বহাগ বিহু আছেই বিহুটোতো আহিব পাৰিবই বিহু আকৌ মাঘৰ মাঘৰ বিহু আছেই আমাৰ ইয়াত মাঘ বিহুটোতো ধুনীয়াকে মাঘৰ বিহুত আহিব নহ'লে মাঘ বিহু আপোনাৰ উৰুকা ভোজো খাব পৰা হ'ব মেজিত মেজি জ্বলাব পৰা হ'ব ধুনীয়াকে তেতিয়া আহিব পাৰিব মিলাই লওক সময়টো বাৰু মাঘ বিহুত ধুনীয়াকে মানে আমাৰ এই প্ৰত্যেকৰ ঘৰতে প্ৰত্যেকৰ ঘৰে ঘৰেতো মাঘৰ বিহু পাতিবই

আপোনাৰ ব'হাগৰ বিহুটোত যি হ'লেও নহ'লেও দিন আছে কিন্তু হেৰি আপোনাৰ মেদামমেফিটো বেছিদিন নাই মেদামমেফি ইয়াতো গাহৰি মাংস দিব আমাৰব পৰম্পৰাগত ড্ৰেছ পাতি হাঁবুঙত পাতিব ইয়াত বা আৰু বেলেগ বেলেগ আৰু লিগাংটোতো আমাৰ এতিয়া এইফালে প্ৰতেকৰ জেগা জেগা মানে লিগাঙো বহুত পাতি বহুত জেগা জেগা পাতে ডাঙৰ ডাঙৰকে এতিয়া জোনাইটোত লিগাং ডাঙৰকে পাতিবই এইফালে বগীবিলৰ ওচৰত পাতিব পাতে মানে আমাৰফালে লিগাংটো আপোনালোকৰ নিচিনা নহ'ব চাগে আমাৰ এইফালে ইয়াত অলপ বেছি মানে পুৰণা পুৰণা মানুহবোৰ আছে ন ট্ৰাইবেল মানুহবিলাক বেছি হয় অলপ নিয়ম নীতিবিলাক বেছি হ'ব আৰু মাঘৰ বিহুত মাঘৰ বিহুত আপোনাৰ এতিয়া আমাৰ নিজৰতে এতিয়া চাকি জ্বলাব হেৰি আপোনাৰ সাঁজ দিব পিঠা পনা থাকিব ভোগালী দিন পিঠা পনা থাকিব পিঠা পনা পাৰিব পিঠা পনা চিঠা পনা চব মিলাই মেলি ধুনীয়াকে তাৰপাছত নহ'লে গৰু বিহু আছে হেৰি আছে বিহু আছে সেইবিলাকো একদম ধুনীয়া উৎসৱ আছে হে আছেৰি এতিয়া তাকে আহিব ঠিক আছে দিয়ক